অ ভাল তোমাৰ অ ভাল ভাল তোমালোকৰ ঘৰত ভালেই অ অ ভাল পাইছে ওম খাই আছে খাই আছে এইয়া আছোঁ এনেই তাকেই খুৰাৰ বিয়া আহিছে ন' নাই নাই লোৱা নাই তাকেই আজি তেজপুৰ চিল্ক ভাণ্ডাৰত যাম বুলি ভাবিছোঁ অ অ অ অ তাকেই মইও বাৰ কাৰণে ল'ব লাগিব এযোৰ অ অ আৰু এই মোৰ কাৰণেও আকৌ মুগা শ্বাৰ্ট দুটামান ল'ম বুলি ভাবিছোঁ বিহু আহি আছে ন' তাকে অ কেঁচা পাটৰ কিমান মান দাম পৰে অ অ হা কি অ দেওবাৰ মানে যাওঁ নেকি অ দেওবাৰে ভিৰ বেছি হয় নেকি অ অ পাৰি তাত মানে পইচাটো পইচাটো কিমান মান লৈ যাব লাগিব এইয়া বাৰ কাৰণে ল'ব লাগিব মোৰ কাৰণেও শ্বাৰ্ট দুটামান ল'ব লাগিব অ অ অ অ অ তাকেই অ তাকেই তাকেই অ তাকেই অ অ অ গ'লে এইবাৰ খবৰ দিম দিয়া একেলগে যাম ন' দুয়োটাই ওম ঠিকে আছে অ অ ঠিকে অ ঠিকে